হেল্ল' হয় মই বাৰ্বি দিহিঙীয়াই কৈছিলোঁ হয় মই তিনিআলিৰ পৰা কৈছিলোঁ অঁ পুৰণা পাব্লিক বাছ ষ্টেণ্ডৰ ওচৰৰটোৰ পৰা হয় হয় মই কিছুদিনৰ আগত এখন অনলাইন কাপোৰৰ দোকান আৰম্ভ কৰিছোঁ আৰু মই সঠিককৈ নাজানো যে মোৰ জি এছ টি জি এছ টিটো ৰেজিষ্ট্ৰেশ্যন হ'লনে নাই হয় হয় হয় আপুনি যদি নাম্বাৰকেইটা দিয়ে মই তেতিয়া সঠিককৈ জানিব পাৰিম হয় আপুনি মোক জি এছ টি আই এন আৰু পান কাৰ্ডৰ নম্বৰটো দিব লাগে হয় হয় এই নাম্বাৰটো দিলে মই চাই ল'ব পাৰিম যে মোৰ দোকানৰ ৰেজিষ্ট্ৰেশ্যন হ'লনে নাই হয় হয় অঁ দিয়ক অঁ মই লগে লগে চাই ল'ব পাৰিম আপুনি নাম্বাৰটো এতিয়া দি দিলে মই চাই ল'ব পাৰিম

অঁ এইটোৱে নহ্ নাম্বাৰটো ঠিক আছে আপুনি অলপ টাইম হ'ল্ডত থাকিব পাৰিব নেকি মই নাম্বাৰটো চাই লওঁ অঁ মোৰ নাম্বাৰটো মই এতিয়া চেক কৰিলোঁ মোৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে জি এছ টি দোকানৰ মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে হয় অশেষ ধন্যবাদ হয় হয় ঠিক আছে বাৰু দিয়ক অঁ